হেল্ল' অঁ বুবু বাইদেউ হয়নে অঁ কেনে খবৰ আপোনাৰ ভালে আছে অঁ অঁ ক'ত আছেনো এতিয়া অঁ চতিয়াতে আছে ন অঁ অঁ এনেই ঘৰত চবৰে ভালেই আৰু মা দেউতাহঁতৰ অঁ অঁ হেৰি যে বাইদেউ আমি কথা এটা ভাবিছোঁ ৰ'ব এই এই আমি মানে প্ৰজেক্ট এটাৰ কাৰণে হেৰি কৰিছিলোঁ আৰু মানে আন্দোলন এটা কৰিম বুলি ভাবিছিলোঁ আমি ধৰক এই চতিয়া এই চতিয়া থানাতেই ঘেৰাও কৰিম বুলি ভাবিছিলোঁ অঁ তাকে আপোনাৰ পৰা পৰামৰ্শটো ল'ব বিচাৰিছিলোঁ সেইকাৰণে আমাৰ গাঁও তিনিখন মিলি কৰিম বুলি ভাবিছোঁ অঁ এই কা আন্দোলনৰ ওপৰতে কৰিম বুলি ভাবিছিলোঁ অঁ তাকে এতিয়া কেনেকৈ পৰামৰ্শ দিয়ে আপুনি কুমৈতে কেইটা বজাত হেৰি কৰোঁ আমি অঁ সেইটো সময়তে পাৰিম ন অঁ অঁ তাকে মই মানুহ অঁ এইকণ সময়ত ফ্ৰী থাকিব আপুনি অঁ অঁ ঠিকে আছে তে হেৰি কৰিম আৰু মই মানুহখিনি গোটেই জনা হেৰি কৰি দিম আৰু চবকে জনাই দিম অঁ অঁ অঁ অঁ ঠিক আছে অঁ হ'ব দিয়ক